মোৰ প্ৰিয় ট্ৰেক বুলি ক'ব গ'লে হ'ল জুক' ভেলী তাতে মই অকলে গৈছিলোঁ মোৰ লগৰ এজনীৰ লগত আমি দুজনী অকলে গৈছোঁ গুৱাহাটীৰ পৰা তাৰপৰা আমি এটা এজেঞ্চি এটাৰ লগত গৈছিলোঁ কিন্তু ইয়াৰ পৰা গুৱাহাটীৰ পৰা আমি ডিমাপুৰলৈ অকলেই গ'লোঁ আমি দুজনী ট্ৰেইনত বুক কৰি তাৰপৰা যাওঁতে আমি শতাব্দিত গৈছিলোঁ তাতে গৈ গৈয়ে আমি ইহঁতক লগ হলোঁ ডা ডিমাপু কহিমাত তাত সিহঁতে লৈ গ'ল তাহাঁতৰ জাখামা ভিলেইজলৈ লৈ গ'ল তাত হোম ষ্টেই এটা আছিলে আমাৰ দ'ন ভেলী বুলি তাতেই আমি ৰাতি সেই হোম ষ্টেইটোত বহুত বেছি ভাল লাগিছিলে কাৰণ তাতে খানা পৰিৱেশতো বহুত ধুনীয়া আছিলে গোটেই কাঠৰ আছিলে ৰুমটো আৰু আমি দুজনী বেলেগকৈ এটা ৰুমত আছিলোঁ বহুত ডাঙৰ আছিলে ৰুমটো আৰু সেইটো মোৰ ফাৰ্ষ্ট এক্সপেৰিয়েঞ্চ আছিলে ট্ৰেকিঙৰ ত' তাৰ কা তাৰ বাবে মই বহুত এক্সাইটেডো আছিলো কি হ'ব কেনেকৈ হ'ব কি লৈ যাম কি পিন্ধি যাম জোতা কি পিন্ধি যাম ট্ৰেকিঙৰ জোতাও নাছিলে আমাৰ ওচৰত আমি নৰ্মেল জোতাই পিন্ধি গৈছিলোঁ আৰু তাতে ট্ৰেক পেণ্ট লৈ গৈছিলোঁ আৰু বা তাৰপৰা আমি সেই সেইটো ৰাতিটো ৰখি আমি নেক্সট দিনাখন ৰাতিপুৱাই ওলাবলগা হ'ল সাতটা মানত তাত তাতে গৈ নতুন মানুহ লগ পালোঁ আমি বহুত ছোৱালী দুজনী লগ পালোঁ যোনে আমাৰ নিচিনা অকলে গৈছিলে আৰু বেলেগ ল'ৰা দুটা আছিলে নলবাৰীৰ তাহাঁত দুটা সিহঁতেও বেলেগে গৈছিলে অকলে তাহাঁতক লগ পাই পেলাই আমি এটা ছটা মানুহৰ গ্ৰুপ বনি গ'লোঁ তাৰপ বহুত ভাল লাগিলে আমি যাওঁতে তাৰপৰা হেৰিত সোমালো ৰাতিপুৱা সাতটা সাতটাতে ওলাইছোঁ আমি গৈ পেলাই সেই গাঁওখনৰ পৰা য'ত যোনখন গাঁৱত হো হোম ষ্টেইটো আছিলে তাৰপৰাও জুকো ভেলীৰ যোনটো ভেলীটো সেইটোলৈ আৰু দুঘণ্টা দূৰ আৰু তাৰপৰা আমি চুমো এখনত ওলালো ওলাই পেলাই তাতে ট্ৰেকিং ষ্টাৰ্ট কৰিছোঁ আমি নটা মানৰ পৰা আৰু দুটা ৰাস্তা আছে এটা এটা বিগিনাৰৰ কাৰণে যোনটো নতুন একদম যাৰ এক্সপেৰিয়েঞ্চ নাই সিহঁতৰ কাৰণে আৰু এটা হ'ল বহুত যোনটো টান বহুত সেইটো মানে সেইটো বহুত চিধা হয় আৰু পিছল হয় আৰু আমি সেইটো চৰ্ত কাট বুলি আমি সেইটো ল'লো কিন্তু এক্সোৱেলি সেনকা নাছিলে দুইটাতে সময় একে লাগে কিন্তু আমি ইটো ল'লো আৰু কাৰণ আমাৰ বহুত কষ্ট হ'ল উঠোঁতে নিয়ৰৰ কাৰণে যিহেতু ঠাণ্ডা জেগা ভেলী হয় সেইবাবে নিয়ৰৰ কাৰণে গোটেই ভিজি থাকে ত' আমি চুচঁৰি বাগৰি যেন তেনকে ওপৰ পালোগে এহ ওপৰত পাওঁ পোৱালৈকে আমাৰ চাৰি ঘণ্টা লাগিলে তাতে চাৰি ঘণ্টা আমি বগাই যাওঁতে লাগিলে তাত গৈ পেলাই আমি ফাৰ্ষ্ট ৰেষ্ট কেম্পটো পালোঁ তাতে আমি ৰখিলোঁ অলপমান আধা ঘণ্টা এক ঘণ্টা ফটো উঠিলোঁ বহুত তাৰপৰা সেই তাৰপৰাও আমি যোনটো আমাৰ কেম্প কেম্প ছাইদলৈ আৰু অহ তিনি ঘণ্টা লাগিছে ত' আমি তাৰপৰা আকৌ খোজকাঢ়ি সেইটোও নৰ্মেল ভেলী এতিয়া সমান জেগায়ে হয় তাৰ আগত পাহাৰ আছিলে সেইখিনি বগাই যাব লগা হ'ল কিন্তু ট্ৰেকিং জোতা নোহোৱাকেও আমি চুচঁৰি পৰ নপৰিলোঁ তলত কিন্তু নিয়ৰ বহুত আছিলে তাৰপৰা তাতে কেম্পত থাকি পেলাই কেম্পত গৈ পালোঁ দুপৰীয়া হৈ গ'ল অলৰেদি তেতিয়ালৈকে চাৰিটামান বাজিলে কিন্তু যিহেতু পাহাৰ আছিলে ভেলী আছিলে কাৰণে ৰ'দটো তেতিয়াও আছিলে কিন্তু আমাৰ ভাগৰটো এতিয়াও লগা নাছিলে আমি আমাক লাঞ্চ দিলে তাতে কেম্পত আমি টেণ্টত সোমালো মই আৰু মোৰ লগৰজনীয়ে এটা টেণ্ট শ্বেয়াৰ কৰিলোঁ তাত আমাক খাব দিলে খাই পেলাই আমি আকৌ তললৈ গ'লো ভেলীলৈ নামি গ'লো কাপোৰ ছেইঞ্জ কৰিলোগেৈ নতুন বেলেগ কাপোৰত ফটো উঠিবলে তাৰপৰা আমি ইফালে দুখন তিনিখনমান ফটো উঠি পেলাই আকৌ ঘুৰি আহিলোঁ যিহেতু আন্ধাৰ হৈ আছিলে গধূলি হৈ আহিলে ছ' তাতে আহি পেলাই আমি ৰাতি গধূলি হৈ গ'ল আমি তাতে সোমালো আন্ধাৰ হোৱাৰ লগে লগে কুঁৱলিটোৱে পূৰা চকুত হেৰি ধোঁৱা আহি গৈছে একো দেখা নাইপোৱা আৰু গোটেই ঠাণ্ডাত কঁপনিত থাকিব পৰা নাই আমি দুটা তিনিটা চুৱেতাৰ জেকেট পিন্ধিও থাকিব পৰা নাই শ্ব'ল লৈয়ো থাকিব পৰা নাই আৰু গোটেই তিতি গৈছে নিয়ৰৰ পৰা নিয়ৰৰ কাৰণে গোটেই তিতি গ'ল আৰু তাতে আন্ধাৰ লাইট নাই আৰু গোটেই হেৰিও জুয়ো লগাব নোৱাৰে যিহেতু দুবছৰমান আগত গোটেই জ্বলি গৈছিলে ভেলীটো গোটেই গছখিনি জ্বলি গৈছিলে সেইবাবে জুই লগাব নোৱাৰে ভিতৰত পাকঘৰ আছে য'ত কেম্প ছাইত আছে ৰাতি য'ত ৰান্ধে সেই জেগাতহে অকল জুই সেকিব পাৰে কিন্তু যিহেতু ধেই মানুহ আছিল তাত বেলেগো ধেৰ কেম্প এজেঞ্চিৰ পৰা মানুহ গৈছে তাত সেইকাৰণে আমি নোসোমালো আৰু বহুত জল্ডিয়ে ইয়াতে মানুহবোৰ শুই যায় আঠটা নটাতে শুই যায় আমিও সেইকাৰণে জল্ডি খাই পেলাই শুব লগা হ'ল খানাখিনি বহুত জলা আছিল তাত যিহেতু নাগালেণ্ড সেইবুলি বহুত জলা দিয়ে ৰাতি আমি খাই পেলাই শুলো আদ্দা মাৰিলোঁ ছাইদৰ টেণ্টৰ ল'ৰা ছোৱালীখিনিৰ লগত ত' ৰাতি নটা দহটামানত আমি শুব গ'লো ঠাণ্ডাত আমি শুবও নোৱাৰিলোঁ কঁপি কঁপি আমি উঠি গ'লো ৰাতি আমাৰ বাথৰুম গ'লো বাথৰুমটো আমি ৰাতি তিনিটাত গ'লো গোটেই কুঁৱলিত আমি একো দেখা নাইপোৱা তাৰপৰা আহি পেলাইহে টোপনি আহিছে তাৰপৰা নেক্সট দিনাখন আমি একদম চানৰাইজ হওঁতে সাতটাত সাৰ পাইছোঁ উঠি পেলাই তাৰে উঠি পেলাই আমি ভাবিলোঁ চানৰাইজ চাওঁ মেগি দিছে ব্ৰেকফাষ্টত কণি চাহ দিছে কফি খালোঁ আমি যোনটো আমি লৈ গৈছিলোঁ আমি ধেৰ খা লৈ গৈছিলোঁ নিজে ড্ৰাই ফ্ৰোটছ লৈ গৈছিলোঁ যিহেতু এনাৰ্জি লাগিব আমাক সেইখিনিও আমি ল'লো তাৰপৰা আমি চানৰাইজ চাই পেলাই ইয়াতে এখন বেঞ্চ আছে ভেলীটোত চানৰাইজ চাবলৈ সেইখন ত বহি বহি বহুত ধুনীয়া অভিজ্ঞতা আছিলে সেইখিনি চাই আমি আকৌ তললৈ নামি আহিবৰ সময় হ'ল এঘাৰটা মানত আমি নামি আহিলো দুটা তিনিটাত আমি নামি পাইছোঁ আহোঁতে আমাৰ ভৰিখিনি অলৰেদি বহুত ভাগৰি গৈছিলে সেইকাৰণে কঁপি কঁপি বহুতবাৰ পৰিলোঁ দহ বাৰমান পৰিছোঁ ৰাস্তাত পৰি যেন তেনকে আহি পেলাই পালোহি তলত গাড়ীত উঠিলো আকৌ আহি পেলাই হোমষ্টেইটোত আহিলো যিমান বস্তুখিনি হোমষ্টেইত থৈ গৈছিলোঁ সেইখিনি লৈকিনি আমি কহিমালৈ আহিলো কহিমাৰ পৰা ডিমাপুৰলৈ তাৰপৰা আমি যিহেতু ৰাতি হৈ গ'ল সেইবাবে আমি আকৌ হোটেল ল'ব লগা হ'ল মই আৰু মোৰ লগৰ জনীয়ে বেলেগকৈ হোটেল লৈ পেলাই থাকিলো সেইদিনাখন কাৰণ আমাৰ ট্ৰেইন টিকেত মিছ হৈ গৈছিলে সেইদিনা নেক্সট দিনাখন আমি টিকেত লৈ পেলাই ওলালো আৰু গুৱাহাটী আহি পালোঁ নেক্সট দিনাখন আমি দুপৰীয়া ৰাতিপুৱা দহটাত উঠিছোঁ দুপৰীয়া আহি পালোঁ আমি গুৱাহাটীলৈ যিটো বহুত ধুনীয়া এক্সপেৰিয়েঞ্চ আছিলে সেইটো আজিলৈকে মই ফটোছ ভিডিঅ'জ দি দি মই তত পোৱা নাই আৰু সুযোগ পালে আকৌ যাম আৰু সেইটো যিহেতু মোৰ লাইফৰ ফাৰ্ষ্ট ট্ৰেকিং আছিলে সেইকাৰণে আৰু মই এনেকুৱা এতিয়া সুযোগ বিচাৰি আছোঁ য'ত যাব পাৰোঁ